কি বস্তুৱে সুখী কৰি কৰি তোলে বুলি ক'বলৈতো এনেকুৱা সৰু সৰু বহুত বস্তু আছে সুখীনো কি কৰিব মানুহক যিমান বস্তু হ'লেও সুখী হ'ব নোৱাৰে মানুহ তথাপি কিছুমান বস্তু আছে যিবিলাক পালে ভাল লাগে যেনেকৈ ঘৰখন ঘৰৰ পৰা যিহেতু দূৰত থাকোঁ ঘৰত আহিবৰ বাবে সময় নাপাওঁ ঘৰখনত আহি ভাল লাগে মা দেউতাৰ লগত বহো মাৰ লগত বহি কথা পাতি দেউতাৰ লগত অকমান বহি কথা পাতি ভাল লাগে বহুত ভাল লাগে অকমান সময় ঘৰত থাকি মাৰ হাতৰ অকমান খাব পালে যিহেতু বাহিৰত থাকোঁ ইমান ভালকৈ খোৱা নহয় হোষ্টেল লাইফ হোষ্টেল লাইফটো সকলোৱে জানে হোষ্টেলত কি খাব পায় কি খাব নাপায় ঘৰলৈ আহি যেতিয়া মাৰ হাতৰ অকমান খাব পাওঁ বহুতেই বেছি ভাল লাগে আকৌ তেনেকৈ কিছুমান কিছুমান হ'বীয়ে বুলি ক'ব পাৰি যেনে ফটোগ্ৰাফী ফটোগ্ৰাফী কেমেৰাটো হাতত লৈ বহুত বেছি ভাল পাওঁ কেমেৰাটো হাতত লৈ যেতিয়া ওলাই যাওঁ যেতিয়া ফটো তুলিব ট্ৰাই কৰোঁ কিছুমান বস্তুৰ যেতিয়া ভাল ফটো এখন আহে বহুত বেছি ভাল লাগে তেনেকৈ